আপোনাৰ ৰেষ্টুৰেন্টত চিকেন বিৰিয়ানী পামনে অঁ জুনৰ বা এঘাৰ তাৰিখে চাৰি বজাত মোক লাগিব এই অৰ্ডাৰটো আৰু কিবা ডিচকাউণ্ট পাম নেকি বাৰু